পৰিয়ালৰ মহিলাসকলে মাছ ধৰাত সহায় কৰে আমাক এনেধৰণে আমি যদি জাল মাৰোঁ তেতিয়া হ'লে চাইডত পানীখিনি লৰাই দিয়ে আৰু মাছটো উঠ উঠোৱাৰ পিছত সেইটো বাল্টিত ভৰাই তাৰ পিছত যদি পুখুৰী সিঁচো তেতিয়াহ'লে বোকাত যেতিয়া পানী শেষ হৈ যায় তেতিয়া মাছ ধৰে আৰু যদি মানে এনেকৈ সিঁচোতে যোনটো নেট লগোৱা হয় নেটত বালি মাটি বোকাৰ লগত সৰু সৰু মাছবিলাক যেতিয়া মিহলি হৈ থাকে সেইখিনি পাৰত নি পেলাই বাচি দিয়া হয় তেনেধৰণে মাছ মাৰে আৰু আৰু কিছুমানে যে জাকৈ খালৈ লৈ মাছ ধৰে আৰু কিছুমানে বাৰু বৰশী টুপাইও ধৰে মহিলাসকলে আৰু মহিলাসকল মাছ মাৰিবলৈ সাগৰলৈ এইকাৰণে নাযায় যে সাগৰ আমাৰ ইয়াৰ পৰা বহুত দূৰ ত' সাগৰ ফুৰিবলৈ যাবলৈই দিগদাৰ আৰু মাছ কেনেকৈ ধৰিব